মই ভৱিষ্যতে উই পি এছ ছিৰ দ্বাৰা আয়োজন কৰা ভাৰতীয় লোকসেৱা পৰীক্ষাটিত উত্তীৰ্ণ হৈ এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ এগৰাকী প্ৰশাসনিক বিষয়া হৈ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিব বিচাৰোঁ মই ভাৰতীয় প্ৰশাসনিক সেৱাত কাম কৰিব এই কাৰণেই বিচাৰোঁ কাৰণ ভাৰতীয় প্ৰশাসনিক সেৱাই এগৰাকী প্ৰশাসনিক বিষয়াক দেশখনৰ বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ সুযোগ দিয়ে যেনে শিক্ষা ক্ষেত্ৰ স্বাস্থ্য ক্ষেত্ৰ আৰু আন আন বিভিন্ন ক্ষেত্ৰসমূহত কৰ্মৰত হৈ কাম কৰি পৰিবৰ্তন আনি নিজৰ দেশখনক এখন উন্নত দেশলৈ পৰিণত কৰাৰ সুযোগ দিয়ে ভাৰতীয় প্ৰশাসনিক সেৱাই প্ৰশাসনিক বিষয়াসমূহক কিছুমান এনে প্ৰশাসনিক শক্তি দিয়ে যাৰ দ্বাৰা প্ৰশাসনিক বিষয়াসকলে দেশৰ বিভিন্ন ভিতৰুৱা অঞ্চলত থকা লোকসকলক সহায় কৰিব পাৰে আৰু দেশ সেৱাত যোগদান কৰি পেলাই দেশখনক এখন উন্নত দেশলৈ পৰিণত কৰিবলৈ পাৰে